হেল্ল' হয় ক'ত লাগিছে ফ'নটো অঁ হয় নেকি মই মই তেজপুৰৰ পৰা ফ'ন কৰিছিলোঁ মোৰ পেহীৰ ল'ৰাটোৰ মানে কেইদিনমানৰ পৰা পেটটো অকণমান বিষ বিষ কৰি আছে অকণমান গাটো ভাল নাই মানে তাক দেখাবলগীয়া আছিলে অকণমান ডক্টৰ আছে নাই বাৰু হয় হয় হয় যাবতো আজিয়ে লাগিছিলে মানে এতিয়া তাৰ পেটটোত বেছি কষ্ট পাইছে অঁ হয় নেকি মোৰ মানে পেহীৰ ল'ৰাটোৱে মানে কেইদিনমান আগতে মানে ডক্টৰ এজনক দেখাই আহিলেগৈ ত' তেওঁ ক'লে যে অকল এপেণ্ডিক্সৰ প্ৰ'ব্লেম আছে বুলি কৈছিলে মানে ত' তেওঁ তেওঁ কৈছিলে যে মেডিচিন খাইয়েই ভাল হ'ব বুলি কৈছিলে এতিয়া মানে কি বুলি কয় কৈছিলে যে মেডিচিন খাই যদি ভাল নহয় তেন্তে মানে চাৰ্জাৰী কৰিব লাগিব এনেকৈ কৈছিলে হয়

হয় হয় চাৰ্জাৰী হ'লে একো প্ৰ'ব্লেম নহয় ন ডক্টৰৰ হতুৱাই এভেইলেব'ল থাকিব ন এইকেইদিনত এতিয়া আপোনাৰ এনে টিকট ল'ব লাগিবনে গৈ সোমাই গ'লেই হ'ব ডক্টৰৰ ওচৰত এতিয়াই লিখাব পৰা হ'ব যাব নেকি নামটো ফোনতে হয় নেকি আৰু আপোনাৰ অঁ আপোনাৰ টিকটৰ খৰচটো কিমান হ'ব

ঠিক আছে তেন্তে মই আজি আপোনাৰ অকণমান দেৰিৰ পিছত গৈ আছোঁ ঠিক আছে দিয়ক ধন্যবাদ